হেল্ল' অ হয় আছে আপুনি বা কেনেকুৱা বিচাৰিছে হয় হয়

হয় আপোনাক দেখাইছোঁ আপুনি চাই লওকচোন বাৰু হয় হয় দেখাইছোঁ ৰ'ব হয় আপুনি পচন্দ কৰক মই দাম দৰবিলাক অ এইযোৰ আপোনাৰ আঠ হাজাৰ পাঁচশ টকা হয় অ আপোনাৰ এইযোৰ এযোৰ আছে আৰু এইযোৰ এযোৰ অ অ হালধীয়া এইযোৰ আছে আপোনাৰ আৰু এই দুযোৰ আছে হালধীয়া আপুনি চাই লওক হয় অ আপোনাক চিঙ্গুল চাদৰ লাগে

অ অ আছে আছে নিশ্চয় আছে

হয় ৰ'ব আপুনি চাই লওক এইখিনি আপোনাৰ চাদৰ হয় হয় আপুনি এইখিনি চাওকচোন আপোনাৰ কেনেকুৱা কি পচন্দ হয় হয় হয় আপোনাক এইকেইখন হয় আপুনি হয় হয় অ ৰ'ব ৰ'ব আপোনাক দীঘল হাতৰ ব্লাউজ লাগিবনে চুটি হাতৰ লাগিব দীঘল হাতৰ ৰ'ব অ আপুনি এইকেইটা চাই লওকচোন ব্লাউজকেইটা ব্লাউজ আকৌ বিভিন্ন থাকে নহয় আপোনাৰ চাই ল'ব অ ৰ'ব ৰ'ব এইকেইটা থাৰ্টি টু আপোনাক থাৰ্টি ফ'ৰ লাগে ন' হয় ৰ'ব হয় হয় ৰ'ব এইকেইটা আপোনাৰ থাৰ্টি ফ'ৰ আছে চাই ল'ব